দুটা ফোন পচন্দ হৈছে দেখোন আইফোন থাৰ্টিন প্ৰ' মেক্সটোও ভাল লাগিছে ছেমচাঙৰ এছ টুৱেণ্টি থ্ৰী আল্ট্ৰা প্ৰ' মেক্সটোও ভাল লাগিছে আইফোনত কেমেৰাটো ভাল আছে কিন্তু দামটো অলপ বেছি হয় এছ টুৱেণ্টি থ্ৰীৰো দামটো বেছিয়ে এতিয়া তুলনা কৰি চাব লাগিব আইফোনৰ কেমেৰা কোৱালিটিটো কিন্তু বহুত ভাল আছে আৰু আইফোনৰ অকণমান ডিমাণ্ডো বেছি আছে চেমচাংবিলাকৰ ৰিক্সটো ল'বলৈ ভয় লাগে এই লগৰটোকে সোধোঁ নেকি তাহাঁতৰ বা আকৌ আইডিয়া আছেনে নাই ৱেবছাইটটোতে চাওঁ অঁ অফাৰ আহিলে আকৌ চেমচাং ফোনটোৰ দামো কমি যায় নহয় আইফোনৰ আকৌ দামবিলাক একেই থাকে বহুত দামী দিগদাৰ হয় অলপ দুটা মেনেজ কৰিবলৈ বা পাৰোঁ এটাই কিনিব লাগিব চাগে আইফোনটোকে কিনোঁ নে চেমচাংটোকে কিনোঁ জানো আইফোনটোৱে কিনো চাগে আৰু কেমেৰা কোৱালিটিও ভাল ক্লাছ চ্লাছ কৰিবলৈয়ো পাৰি চেমচাংটো আকৌ আণ্ডাৰেটেড বস্তু